হেল্ল' অঁ হেল্ল' মই গুৱাহাটীৰ পৰা কৈছোঁ মই ডিব্ৰুগড় যাম বুলি ভাবিছোঁ ফুৰিব তাত তেনেকৈ অঁ তাত তেনেকৈ থকা অঁ তাত তেনেকৈ থকা ভাড়া ঘৰ তেনেকৈ পাম নেকি বা সুবিধা তেনেকৈ ওচৰ ৰেলৱে ষ্টেচনত অঁ তাত তেনেকে এনেই ভাড়াবোৰ কেনেকে লয় গম পোৱা নেকি অঁ আৰু তেনেকে গৰম দিনত এতিয়া ধৰক এ চি আছে বা আছে নহয় তেনেকুৱা এটা ৰুম পাম অঁ বাকী বাকী থকা মেলা পানী সুবিধাটো ভালকে পোৱা যাবনে

অঁ বাকী তাত খোৱা বোৱা একেখন হোটেলত থকা খোৱাকে সুবিধাটো কৰা হ'বনে নে ওচৰত তেনেকে বাহিৰত যাব লাগিব খোৱা বোৱা কাৰণে অঁ ঠিক আছে মই গৈ তেন্তে কথা পাতিম লগ পাম অঁ ঠিক আছে বাৰু লগ পাম ধন্যবাদ বাৰু অঁ ফোন কৰিম বাৰু অঁ ধন্যবাদ ঠিক আছে ধন্যবাদ বহুত বহুত ধন্যবাদ